আমি সকলোৱে জানো যে আমাৰ ঘৰৰ চৌপাশটো মানে খুব চাফ চিকুণকৈ ৰাখিব লাগে ধৰক চাফ চিকুণকৈ ৰাখিলেহে ধৰক আমাৰ বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম আমি যদি ঘৰৰ চাৰিওফালে ধৰক চাফ চিকুণকৈ নাৰাখোঁ তেনেহ'লে আমাৰ নানা ৰকমৰ বেমাৰ হ'ব ধৰক পৰিষ্কাৰ পৰিচ্ছন্নতাই হ'ল এটা সুস্থ স্বাস্থ্য়ৰ কাৰণে ঘৰৰ চৌপাশটো চাফ চিকুণকৈ ৰাখিব লাগে গতিকে চাফ চিকুণকৈ ৰাখিব ৰখাৰ অৰ্থ হ'ল যে আমি ঘৰখন ধৰক ক'ৰবাত যে মানে ৰাতিপুৱা স শুই উঠি ধৰক আমি চোতাল ঘৰ সাৰিব লাগে ঘৰখন চাফ চিকুণ কৰি গোটেই ঘৰখন ধৰক ৰাতিপুৱা শোৱাৰ পৰা উঠি ভালকৈ পৰিষ্কাৰ কৰিব লাগে যদি আমাৰ ঘৰত গৰু আছে ঘৰত গৰু গৰুৱে ধৰক গৰু গোহালিটো গোবৰ পেলাই পেলাই তাত ভালকৈ চাফ চিকুণকৈ সাৰাক মানে পৰিপাটিকৈ থ'ব লাগে কাৰণ তেতিয়াহে ধৰক কেতিয়াবা গৰুও ধৰক যদি আমি গোহালিটো লেতেৰা কৰি ৰাখোঁ তেতিয়া গৰু গৰুৰ ধৰক অসুখ হ'ব সেই গৰুৰ অসুখৰ পৰাই আকৌ নানা ৰকমৰ বীজাণু ধৰক আমাৰ আমাৰ গাত ধ গালৈ আহি যাব পাৰে কেতিয়াবা ধৰক তাৰ পৰা বীজাণু আহি পেলাই ধৰক আমাৰ খাদ্য়ত আকৌ পৰিবহি পাৰে ধৰক সেই খাদ্য় খালেতো আমাৰ আকৌ ধৰক বেমাৰ হ'ব গতিকে গৰু ছাগলী হাঁহ কুকুৰা য'ত যিমান ধৰক বস্তু থাকে আমি সকলোবিলাকেই চাফ চিকুণকৈ ৰাখিব লাগিব গোটেই হা হাঁহৰ গঁড়ালেই হওক মুৰ্গীৰ মুৰ্গীৰ গঁড়ালেই হওক ধৰক ছাগলীৰ গঁড়াল হওক গৰু গোহালি হওক সকলোবিলাকেই আমি পৰিষ্কাৰকৈ ৰাখিব লাগিব আৰু গোটেই ঘৰ ধৰক চাৰিওফালে আমি ধৰক ড্ৰেইনৰ ছিষ্টেম কৰিব লাগে কাৰণ ড্ৰেইনৰ ছিষ্টেম নকৰিলে ধৰক আমাৰ ঘৰৰ যিটো পানী ওলাই যায় সেই পানীটো ধৰক ক'ৰবাত জমা হ'ব ঘৰৰ যদি গাঁত আছে ধৰক দ দ গাঁত বা খাৱৈ আছে তাত ধৰক পানীটো জমা হ'ব গোটেই লেতেৰা পানীখিনি বৰষুণ আহিলে বা আমি যি যিবিলাক পানী ধৰক বাচন বৰ্তন ধোৱা লেতেৰা পানী এইবিলাক চব সেইবিলাকৰ কাৰণে আমি পাইপ ছিষ্টেম কৰিব লাগে ধৰক ঘৰবিলাকত আজিকালিতো ধৰক প্ৰায়ে ধৰক পাইপ ছিষ্টেম কৰিছেই লেট্ৰিন বাথৰূম সেইবিলাকৰ পানীটো ধৰক আপোনাৰ পাইপ ছিষ্টেমত এঠাইত পৰিবগৈ কিন্তু আমাৰ ঘৰত ধৰক কিছুমান ব্য়ৱহাৰ কৰা পানীও আছে ধৰক কিছুমান আমি আৰু ধৰ ঘৰত ওচৰত ধৰক ঘৰৰ ভিতৰত ধৰক গাঁত থাকিব নেলাগে সেইবিলাক ধৰক গ গাঁত থাকিলে আমি মানে পুঁতি সমান কৰি ৰাখিব লাগে কাৰণ গ সেই গাঁতত ধৰক পানী জমা হ'ব বৰষুণ আহিলে আৰু সেই বৰষুণ আহিলে পানী জমা হ'লে ধৰক মহে কণী পাৰিব মহে কণী পাৰিলেতো আকৌ এয়া মহে কণী পাৰিলেতো জানেই আকৌ ধৰক মেলেৰিয়া হ'ব এনক্লেফাইটিচ হ'ব আৰু চাফা পানীৰ পৰাও ধৰক আমাৰ জাপানীজ এনক্লেফাইটিচ হয় চাফা পানীটো চাফা পানীও যদি ক'ৰবাত জমা হয় সেই পানীটো আমি মানে ড্ৰেইন ছিষ্টেম কৰি উলিয়াই দিব লাগে এতিয়া মহে লেতেৰা পানীত পাৰে কিন্তু জাপানীজ এনক্লেফাইটিচ ক'ৰ পৰা হ'ব চাফা পানীতহে জাপানী এনক্লেফাইটিচ হয় তাতে সেইটো মহে আকৌ চাফা পানীতহে কণী পাৰে ধৰক এই চাফা পানীটো য'ত প থাকিলেও সেইটোও আমি ড্ৰেইন ছিষ্টেম কৰি উলিয়াই দিয়াৰ ব্য়ৱস্থা কৰিব লাগে এতিয়া ধৰক আকৌ যদি ওচৰত জাবৰ জোঁথৰ থাকে সেই জাবৰ জোথৰবিলাক আমি ঘৰৰ যিমান লেতেৰা জাবৰ জোঁথৰ থাকে সেইবিলাক সাৰি পেলাই চববিলাক জ্বলাব লাগে জ্বলা জ্বলা জ্বলাই পেলাই মানে সেইটো ছাই কৰি দিব লাগে কাৰণ সেই সেই জাবৰ জোঁথৰবিলাকেই আকৌ ধৰক তাত আকৌ জমা হৈ কিবা ধৰক আকৌ তাত কিহবাই লেতেৰা লেতেৰা ঠাইত আকৌ কিহবা পোক পৰুৱা নানা ৰকমৰ বীজাণু আহিব পাৰে জমা হোৱা ঠাইত ধৰক জাবৰ জোঁথৰ এইবিলাক জমা সেইবিলাক চব জ্বলাই পেলাব লাগে আৰু আমি ঘৰৰ পলিথিনবিলাক কি কৰোঁ আমি ঘৰৰ পলিথিনবিলাক জ্বলাই দিওঁ কিন্তু জ্বলাই দিলেও সেই জ্বলাই দিয়াৰ পলিথিনটোও মানে কি হয় আজিকালি চাৰিশ বছৰলৈকে সেইটো নষ্টই নহয় পলিথিন আমি যে জ্বলাই পেলাই দিওঁ সেই জ্বলাই দিয়া যিটো গেছ আহিলে সেই গেছটোৰ পৰাও আকৌ আপোনাৰ বেমাৰ হ'ব পাৰে গতিকে আমি এনেকুৱা ছিষ্টেম কৰিব লাগে ধৰক পলিথিনবিলাক আমি য'ত ত'ত জ্বলায়ো দিব নালাগে ধৰক আমি যিবিলাক আমি ধৰক বিস্কুট বা কিবা ধৰক আমি এতিয়া খাইছোঁ বিস্কুটৰ পেকেটটো আমি জ্বলাই দিলোঁ তাতকৈ আমি কি কৰিব লাগে সেইবিলাক জ্বলাই নিদি কিছুমান ধৰক বটলত আমি তাত সংৰক্ষণ কৰিব পাৰি শুকুৱাই পেলাই সেই বস্তুটো সংৰক্ষণ কৰিব তলত ৰাখিব পাৰি ধৰক সেই বটলত ৰাখিলেই আপুনি ধৰক এই বটলবিলাক যিবিলাক ওৱান টাইম বটল থাকে আমি তাত ভৰাই পেলাই সেই সেই বটলেই ধৰক আপুনি ফুল এজোপা লগাইছে সেই ফুল ধৰক আকৌ বাউণ্ডেৰী দিব পাৰিলে ইটাৰ পৰিৱৰ্তে ধৰক সেই বটলেই আমি বাউণ্ডেৰী কৰি দিব পাৰোঁ তাত ৰঙা নীলা ধৰক বিস্কুটৰ এইবোৰ হেৰিবিলাক ধৰ ৰঙা নীলা থাকে ধৰক নানা ৰকমৰ হেৰিবিলাক আমি তাত তাত জমা কৰি আমি মানে সেইবিলাকেই আপোনাৰ ধৰক এজোপা ফুল গছ আপোনাৰ ইটা এচপৰা ইটাৰ দাম যিমান আপুনি সেই যদি পলিথিনৰ বটলেৰেও আমি যদি ধৰক এনেকা তাৰ গছজোপাৰ কাৰণে ধৰক এটা ভেটা হৈ গ'ল ধৰক সেই কাৰণে পলিথিনবিলাকো আমি পৰাপক্ষত তাৰ মানে জ্বলালেও জ্বলাই কৰি আৰু মানে পুঁতি পেলাব লাগে সেই বস্তুটো জ্বলালেও মই কৈছোঁ কি চাৰিশ বছৰলৈ তাৰ সি কেতিয়াও নি শেষ হৈ নাযায় গতিকে মানে আমি সেইবিলাকে মানে জ্বলোৱাতকৈ আমি জ্বলাই আকৌ যিটো ছাই থাকে সেইটোও আমি পুঁতিয়ে দিব লাগে মানে সেইবিলাক সেইবিলাকৰ সেই যিটো ধৰক জ্বলাই দিলোঁ আমি এতিয়া কি কৰোঁ পলিথিনবিলাক আমি জ্বলাই দিওঁ কিন্তু স্বাস্থ্য়সন্মত সেইটো নহয় কেতিয়াও সেইটো জ্বলাই দিলেও যিটো আকৌ তাত থাকেই জ্বলাই দিলেওটো সি কেতিয়াও শেষ নহয় সেইটো পুৰি অকণমান হ'লেও থাকি যায় এই যিটো অকণমান হ'লেও হেৰিটোতো থাকি গ'ল কেতিয়াওতো শেষ নহয় সেইটোৰ পৰাও আকৌ আমাৰ সেইটোও আমাৰ চেণ্টটোতো যি লাগিল লাগিলে সেইটোই ধৰক গোটেই বায়ুখিনি প্ৰদূষণ কৰি দিলে ধৰক এই সেই তাৰ চেণ্টতো আকৌ আমাৰ বেমাৰ আহিলে ধৰক সেইবিলাক বস্তু তাৰ মানে আমি তেনেকৈ হেৰি কৰিব লাগে সেইটো সকলোৱে সেইটো আমি যেতিয়াহে এখন ঘৰ মানে আমি ঘৰৰ ৰুমকেইটা পৰিষ্কাৰ কৰি ধৰক ধুনীয়াকৈ সজাইছোঁ সেইটোৱে স্বাস্থ্য়সন্মত ঘৰ নহয় স্বাস্থ্য়সন্মত বুলি ক'লে গোটেই ঘৰৰ বাউণ্ডেৰীটো আমি কেনেকৈ ৰুমকেইটা যেনেকৈ ধুনীয়াকৈ সজাই থ'লে দেখিবলৈ ভাল লাগে গোটেই বাউণ্ডেৰীটো আমি ধৰক ৱাল মাৰি বা জেওৰায়ে দিওঁ গোটেইবিলাক ড্ৰেইন ছিষ্টেম কৰি পেলাই যাতে পানী বা লেতেৰা জাবৰ জোঁথৰ আমি এঠাইত দমাই পেলাই জাবৰ জোঁথৰবিলাক মানে দ'ম হ'বলৈ দিব নালাগে এতিয়া গৰু গৰু গোবৰ তেতিয়াহে মানে এখন স্বাস্থ্য়সন্মত মানে আমাৰ ঘৰখন স্বাস্থ্য়সন্মত হ'ব মানে নহ'লে আমাৰ নানা ৰকম বেমাৰ হ'ব বেমাৰৰ পৰা ধৰক আৰু ঘৰখন ভাল হ'লেইতো নহ'ব ধুনীয়া হ'লেই ধৰক আমি আৰ চি চি বিল্ডিং এটা বনালেই নহ'ব স্বাস্থ্য়সন্মত ঘৰ বুলি ক'লে এইখিনিহে বুজো ধৰক আমি